হয় শিক্ষাৰ্থীয়ে লাভ কৰা বিভিন্ন স্কলাৰছিপ ভাৰতত আছে সেই স্কলাৰছিপৰ ভিতৰৰে দুটা প্ৰখাত স্কলাৰছিপ হৈছে সঁফুৰা স্কলাৰছিপ আৰু প্ৰধানমন্ত্ৰী স্কলাৰছিপ স্কিম সঁফুৰা স্কলাৰছিপৰ জৰিয়তে এটা পৰীক্ষা পতা হয় যাৰ দ্বাৰা পৰীক্ষাটোত উত্তিৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক এটা স্কলাৰছিপ দিয়ান হয় যিহৰ দ্বাৰা সেই মেধাৱী ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়ি থকা বিদ্যালয়খনত বা পঢ়িব বিচৰা বিদ্যালয় এখনত বিনামূলীয়াভাৱে পঢ়িব পাৰে আৰু প্ৰধানমন্ত্ৰী স্কিমৰ জড়িয়তেও ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল যিসকলে নিজৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা দুৰ্বল হোৱাৰ বাবে নিজৰ মনে বিচৰা ভাল বিদ্যালয় বা বিশ্ববিদ্যালয় এখনত পঢ়িব নোৱাৰে সেই মেধাৱী ছাত্ৰ ছাত্ৰীসকলক এই আঁচনিটোৰ জড়িয়তে স্কলাৰছিপ প্ৰদান কৰা হয় এই স্কলাৰছিপটোৰ জড়িয়তে সেই মেধাৱী ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনে বিচৰা বিদ্যালয় বা বিশ্ববিদ্যালয়ত বিনামূলীয়াভাৱে অধ্য্যন কৰিব পাৰে